হয় কওক

জ্বৰ কাহ হৈ আছে মানে কেনেকুৱা টাইপ লাগে মানে আপোনাৰ মাথা বিষো হৈ আছে নেকি একেলগে

টেষ্ট আহি আছেনে চৰ্দিও মানে হৈছে অঁ হয় হয় কেই কেইদিনৰ পৰা হৈ আছে কেইদিনৰপৰা হৈ আছে আপোনাৰ ৰাতিৰ পৰা আপুনি কিবা ঠাণ্ডা খাইছিলে নেকি নে বাহিৰত লাইক বহুত বতাহত গৈছিলে ক'ৰবাত ধূলি চুলি সোমাইছে চাগে আচ্ছা হয় আপোনাৰ জ্বৰনো কিমান আছে মানে বহুতনে অলপমান মিডিয়াম মিডিয়াম তেতিয়াহ'লে আপুনি সেয়া কৰক আপুনি দোকানত ফাৰ্মাচিত আহি পেলাই সেইয়া লওক পেৰাচিত হয় কাহৰ কাৰণে আপুনি ভিস্কোডাইনটো ল'ব পাৰে আৰু ঘৰচীয়াটো আপুনি আদা খাব আৰু হা হানি তুলচি খাব পাৰে এনেকে মিক্স কৰি খাব পাৰে আৰু দোকানত কিনিলে আপুনি ভিস্কোডাইনটো লওক আৰু

মূৰৰ বিষৰ কাৰণে আপুনি টেবলেট পাই যাব তাতে কৈ দিব মানে এনেকে মাথা বিষায় এনেকে অ ভিস্কোডাইন ল'ব তাৰ পিছত পেৰাচিটামল ল'ব

আৰু পেৰাচিটামল সেইটো আপোনাৰ জ্বৰ আৰু মাথা বিষ দুটাই কাম কৰিব পেৰাচিটামলটো দামটোতো আপুনি সুধি ল'ব তাতে দাম হ'ব এশ পঞ্চাছ মান সেনেকুৱা টাইপ আপুনি লাইক ৰাতিপুৱা খাব ভাত খোৱাৰ পিছত গুৱাহাটী ক্লাবত আছে ন এটা অপোজিত চাইডে ফাৰ্মাচী সেই তাতে ল'ব তাতে মই বহোঁ লাগিলে আপুনি ভিতৰত আহি পাই সুধিব পাৰে ফাৰ্মাচিষ্টজনক ডাইৰেক্ট আপুনি কৈ দিব আৰু ভিস্কোডাইনটো আপুনি দুপৰীয়া আৰু ৰাতি খাব আৰু পেৰাচিটা পেৰাচিটামলটো আপুনি তিনিবাৰে খাব দিনত ৰাতিপুৱা এবাৰ খাব দুপৰীয়া আৰু ৰাতি আপোনাৰ জ্বৰটো চাই খাব যদি কমি যায় নাখাব কিন্তু ভিস্কোডাইনটো আপুনি খাই থাকিব যেতিয়ালৈ কাঁহটো একো নকমে হয় দিয়ক ঠিক আছে